আমাৰ ওদালগুৰি অঞ্চলত যান বাহনৰ বহুতো সুবিধা আছে সেইবোৰ সুবিধা মানে বাছ বাছত উঠি বা দূৰ দূৰণিলৈ সেইবোৰ যাতায়াত কৰি মানুহে বহুতো কাম সমাধা কৰে যেনে অফিচ ক'ৰ্ট কাছাৰীলৈ গৈ কৰিব পাৰে কিছুমান পৰিবহণে

আৰু যিবিলাক সৰু সুৰা মানুহৰ ঘৰতো নিজাববীয়াকৈ গাড়ী লয় ৰাজ্যিক পৰিবহণ বাছ আছে আমাৰ ট্ৰেঞ্চপৰ্ট যে চৰকাৰী চৰকাৰী বাছ মানে ৰাজ্যিক পৰিবহণ বাছ টেক্সি টেক্সি অট' বা টেক্সি মানুহে ৰিজাৰ্ভ কৰি দূৰ দূৰণিলৈ যাতায়ত কৰে অ'টো ৰিক্সা অ'টো ৰিক্সা আমাৰ গাঁৱৰ চাইডত ব্যৱহাৰ হয় সেইবোৰ যেনে

ভাড়াতীয়াই ভাড়া লয় যেনে ৰৌতা ভৈৰৱকুণ্ড এইবিলাকত যাতায়ত হিচাপে ব্যৱহাৰ কৰা হয় পৰিবহণ বাছত চৰকাৰী হিচাপে হায়াৰ কৰা হয় শিৱৰ প্ৰজাসকলে ব্যৱহাৰ কৰে সৰু সুৰা মানুহে আজিকালি বহুতো ল'বলৈ লৈছে প্ৰায় প্ৰত্যেক ঘৰতে দুই তিনিখন গাড়ী সুবিধা গোটাই লগাইছে যান পৰিবহণ সুবিধাই যিবোৰ দূৰণিলৈ যাবলগীয়া হয় কাম কাজ শৃংখলাবদ্ধভাৱে কৰিলৈ গাড়ীৰে অহা যোৱা কৰে ব্যৱহাৰ কৰে যেনে সেইবোৰ সুবিধাবোৰ সুলভ আৰু নিৰ্ভৰযোগ্য বহুতো সুবিধা হৈছে ৰাস্তা ঘাটৰ পদূলিয়ে আজিকালি উন্নত হৈছে যান বাহনৰ বহুতো ধ্বজা থাকে অঞ্চলত বহুতো গাড়ী মটৰত বহুতো ভিৰ দেখা যায় সেইবোৰ আমাৰ মৰ কৰাতে বহুত ট্ৰেফিক লগা হয় আৰু ট্ৰেফিক পুলিচে নিয়ন্ত্ৰণ কৰি গাড়ীবোৰ মানে সেইটো সুবিধা কৰে যেনে আমি বনভোজ খাবলৈ যাওঁতেও আমি ব্যৱহাৰ কৰোঁ বাছ বা তেনেকুৱা সৰু কিছুমান গাড়ী ব্যৱহাৰ কৰা হয় ওদালগুৰি অঞ্চৰত বহুতো গাড়ী দেখা যায় সৰু হয় এই টেক্সি টেক্সি আজিকালি সৰু সুৰা গাড়ী বহুতো হৈছে সেইবোৰ যাতায়তৰ সুবিধাৰ কাৰণে মানুহে এঠাইৰপৰা আন এঠাইলৈ যাবলৈ সুবিধা হয় ব্যক্তিগতভাৱে এইবোৰ ব্যৱহাৰ কৰা হয় যেনে এখন গাড়ী আৰু অট' ৰিক্সা অট' ৰিক্সা হৈছে দুই তিনিজন বা তেনেকুৱা গাড়ী চলাই একোজন মানুহে ঘৰ একোখন চলাই আছে ল'ৰা ছোৱালী পোহপালন দিছে সিহঁতে ৰিক্সা চলায়ে

ৰাজ্যিক পৰিবহণ বাছ এনে চৰকাৰী বাছো দেখা যায় আৰু প্ৰাইভেটো দেখা যায় একোজন মালিকৰ বাছ দুই তিনিখন থাকে আৰু চৰকাৰী যিখন আছে দুই তিনিখন আমাৰ

সেইখনত অফিচ কাছাৰীত কৰাৰ কাৰণে মানুহে ব্যৱহাৰ কৰে বা ইঠাইৰপৰা সিঠাইলৈ যাবলৈ নিয়ে

টেক্সি টেক্সি আৰু বহুত টেক্সি আজিকালি হৈছে বলেৰ বা তেনেকুৱা মাৰুতি ভান ভৰ্তি কৰি আছে বা সৰু সুৰা এল্ট বলেৰ' স্কৰ্পিঅ' ইত্যাদি বাহন মানুহে লৈ লোৱা দেখা যায় অটো ৰিক্সাৰ ক্ষেত্ৰত আমাৰ বহুতো সুবিধা হয় মানে বেপাৰ বাণিজ্য কৰা বা তেনেকুৱা ইঠাইৰপৰা সিঠাইলৈ যোৱা আৰু এইবোৰলৈ মানুহে কিছুমান চলাই নিজাববীয়াকৈ লৈ চলাই ঘৰ চলাই আছে ল'ৰা ছোৱালীক পোহপাল দিছে তাত কোনো সন্দেহ নাই সেই হিচাপত হৈছে কাৰণে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান নিৰ্ভৰযোগ্য নিৰ্ভৰযোগ্যতা অৰ্জন কৰিছে গাড়ী যিমানে নহওক কিয় তেলৰ ব্যৱহাৰ হয় পেট্ৰল ডিজেলৰ খৰচ হয় সেই সেইবোৰলৈকে হয় বহুতো মানুহ সুখ্যাতি অৰ্জন কৰে আজিকালি গাড়ী মটৰ যিয়ে সিয়ে বহুতো ভিৰ সময়মতে পটকাছেই নাপাব পাৰে টাইমত সেয়ে নিজৰ ব্যক্তিগত বাহন লৈ ফেলে আহা যোৱা অহা যোৱা কৰে সেইবোৰ তেওঁলোকে খৰচটো কমি আহে গতিকে এই ক্ষেত্ৰত আমাৰ অঞ্চলত নিৰ্ভৰযোগ্য বুলি ক'ব লাগিব

ৰাজ্যিক পৰিবহণ বাছ আমাৰ ইয়াত আছে বহুতো চৰকাৰী আছে আৰু বেচৰকাৰী আছে সেইবোৰ ক'ট কাছাৰীলৈ যোৱাৰ মানুহৰ সুবিধা হয় আৰু চৰকাৰী হয় চৰকাৰীও আছে একোখন

পাঁচ ছয়খন গাড়ীৰ ব্যক্তিগত মালিক সেইবোৰ তেওঁলোকে মানুহ ৰাখি

ভাড়া ভাড়া মাৰি বহুতো টকা অৰ্জন কৰে আৰু অফিচিয়েল যিখিনি আছে সেইকেইখন আপোনাৰ টাইমত আহে টাইমত যায় বা চৰকাৰী বাহন হিচাপে সেই ক'ৰ্ট কাছাৰীৰ আদালতত অহা যোৱা কৰাত অলপ সুবিধা হয় সেয়ে আমাৰ অঞ্চলত এই ৰাজ্যিক পৰিবহণ ব্যৱস্থাটো নিৰ্ভৰযোগ্য টেক্সি সৰু সুৰা গাড়ী এইবোৰো আমাৰ অঞ্চলত বহুতো উন্নত হৈছে ৰাস্তা ঘাটৰ সুবিধা হৈছে ৰাস্তা ঘাট উন্নত হৈছে সেই গাড়ী অটো টেক্সি হয়তো ইখনৰ পিছত সিখন মানুহে ল'বপৰা হৈছে প্ৰত্যেক ঘৰৰে দুখন তিনিখন গাড়ী আছে আহে পৰ্যটকসকলে গ্ৰহণ কৰিব পাৰে বা মানুহে সাধাৰণতে ব্যৱহাৰ কৰে

সুবিধা অনুযায়ী বা অসুবিধা হয় কিছুমান সুবিধা অনুযায়ী সেইবোৰ যাতায়াতৰ কৰাৰ কাৰণে বিকা হয় চিটি বাছ বা ৰাজ্যিক চৰকাৰী বাহন লাল ৰঙৰ কিয়নো ৰঙা গাড়ী আছে ট্ৰেঞ্চপৰ্ট বুলি কোৱা হয় ইমানেই হৈ গ'ল